হেল্ল' হাও কেন আই হেল্প ইউ অ' কওকচোন ক'ৰ পৰা কৈছে আপুনি আচ্ছা দীপৰ বিল কালি কেতিয়া মানত ৰাতিপুৱা অ' কিমানজন মানুহ আহিব আচ্ছা তেন্তে আপোনালোকক এখন সৰু গাড়ী দিলেই হ'ব দহ হেজাৰ লাগিব নাই এতিয়া আপুনি চাব পাৰে চবেই মানে বেছিকৈ কয় মই আপোনাক কমতেই কৈছোঁ ইয়াতকৈ কমালে আমাৰেই লছ হয় আজিকালি আপুনি গমেই পাইছে পেট্ৰলৰ দাম ইমান বাঢ়িছে এক লিটাৰ পেট্ৰলতে এশ টকা হৈছে নাই বাইদ' নাই নাই বহুত মানে খৰচা আছে আনুষংগিক খৰচো কিছুমান আছে আপুনিতো গমে পায় আজিকালি দিনত চলাই দিগদাৰ হৈছে তথাপিও আপোনাক কমতে দিছোঁ বাকীবিলাকে আপোনাৰ পোন্ধৰ হাজাৰ ষোল্ল হাজাৰ তেনেকৈ লয় ঠিক আছে মই আপোনাক কিন্তু চাৰে ন হাজাৰ পাঁচশ টকা কমাই দিছোঁ আৰু লাষ্ট আৰু নোৱাৰি আচ্ছা আপুনি কিমান দিনৰ কাৰণে আহিব কিমান কিমান দিনৰ কাৰণে আহিব আচ্ছা গোটেই দিনটো লাগিব গধ পুৱাৰ পৰা গধূলীলৈ চাওক বাইদ' এতিয়াতো আপুনি জা গমেই পায় ইমান কম ডিষ্টেঞ্চতে আমি নলবাৰী গ'লে আমি তিনি হাজাৰ চাৰি হাজাৰ টকা লওঁ মৰিগাঁওটো ইয়াতকৈ দূৰ আছে হয় মইটো আপোনাক কৈছোৱে ন হাজাৰ পাঁচশ লাষ্ট তাৰ তলত যাব নোৱাৰিম আৰু আমাৰো বিজনেছৰ কথা আছে মানুহৰ খৰচ আছে কৰ্মচাৰীৰ খৰচ আছে অ' আপুনি ভাবি চাওক মোক জনাব